আমাৰ গাৱঁৰ প্ৰায়বোৰ মানুহেই খেতিৰ ওপৰতে নিৰ্ভৰশীল খেতি কৰাৰ উপৰিও গৰু ছাগলী হাঁহ কুকুৰা ইত্যাদিবোৰ পুহি জীৱিকা অৰ্জন কৰে গৰু সাধাৰণতে আমি খেতি বাতিত ব্যৱহাৰ কৰোঁ আৰু তাৰ গোবৰ আমি শাক পাচলিতো দি তাত দিওঁ আৰু সেই শাক পাচলিখিনিত মানে বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ হিচাপে প্ৰয়োগ হয় আৰু তাৰ পৰা যিটো ৰাসায়নিক সাৰ হিচাপে ব্যৱহাৰ হয় আৰু তা গৰুৰ যিটো গৰুৰ গাখীৰ প্ৰায়বোৰ মানুহৰ ঘৰতেই পোৱা যায় সেইটো উপাৰ্জন কৰিবলগীয়া নহয় যদিও আৰু সেই গাখীৰখিনি যদি এৱাঁ কৰি থওঁ সেয়া হয়টো ফাটি যায় আৰু দৈ কৰি থ'লেও সেইখিনি বহু দিনলৈ থাকিলে বেয়া হৈ যায় সেই হেতুকে গাখীৰখিনি আমি ঘি নাইবা ক্ৰীম বনাই বনালেও আমি উপাৰ্জন কৰিব পাৰোঁ কিয়নো ঘি বা ক্ৰীমৰ উপাৰ্জন যথেষ্ট বেছি সেই হেতুকে আমি গাখীৰখিনি তেনে ব্যৱহাৰেই কৰিব পাৰোঁ

হাঁহ কুকুৰা পুঁহিও মানুহে বিভিন্ন উপাৰ্জন কৰিব পাৰে হাঁহৰ কণী বিক্ৰী কৰিও মানুহে উপাৰ্জন কৰে আৰু তাৰপৰা যিটো সৰু সৰু পোৱালী ওলায় সেয়াও মানুহে বিক্ৰী কৰে ঠিক তেনেদৰেই কুকুৰাৰো তেনেদৰে পোৱালি ওলিয়ায় আমাৰ ইয়াত দুখন বজাৰ হয় মংগলবৰীয়া আৰু শনিবৰীয়া তাত মানুহে সেয়া বিক্ৰী কৰি সেয়াও উপাৰ্জন কৰে আৰু আমাৰ গাৱঁতেই কেইখনমান পামো আছে তাতো মানুহে বিভিন্ন ধৰণৰ খেতি বাতি কৰে বাম খেতি হওঁক দ খেতি হওঁক এনেধৰণৰ কিছুমান খেতি কৰিয়েই আমাৰ গাৱঁৰ মানুহবোৰে জীৱিকা অৰ্জন কৰে